অঁ দাদা চিনি পাইছেনে অঁ এই যোৱা যোৱা মাহত যে কল্যাণী মন্দিৰ গৈছিলোঁ যে হয় হয় এতিয়া চিনি পাইছে হয় এই মানে আমি মানে ছোৱালীকেইজনী মানে পিকনিক যাবলৈ ওলাইছিলোঁ তাকে মানে আপোনাৰ গাড়ীখনৰ কথাটো মানে অলপ হেৰি কৰিব বিচাৰিছিলোঁ যে আপুনি যাবনে অঁ পাঁচ তাৰিখে যাম অৰুণাচল প্ৰদেশ

হয় আপুনি মানে হেৰিখন পইচা কিমান ল'ব এই আঠ হাজাৰটো বহুত ল'ব ন আৰু যোৱা বছৰটো অলপ কমেই লৈছিলে এইবছৰ ইমানকৈ লৈ আছে আৰু আপুনি জানেই ছোৱালী মানুহৰ হাতত ইমান পইচা নাথাকে ন আপুনি ছয়হাজাৰমানত মিলাওক আৰু হয় হয় তাকে পাঁচ হাজাৰমানত এনেকৈ ছয় পাঁচ হাজাৰমানত হয় আৰু আপোনাৰ গাড়ীতে আমি য'তে যাওঁ আপোনাৰ গাড়ী গাড়ী গাড়ীয়েই লৈ যাওঁ আৰু ঘৰৰ মানুহেও চিন্তা নকৰে আপোনাৰ লগত মানে আপুনি ভালকৈ ড্ৰাইভ গাড়ীও চলাব পাৰে ত' ঘৰৰ মানুহে ইমান মানে টেনচন নলয় আৰু আপোনাৰ লগত গ'লে হয় হয় আপুনি কিবা এটা কৰক আৰু পাৰিব পাৰিব দিয়ক একো নহয়

আৰু পাছলৈ যাতে আমি আকৌ আপোনাৰ গাড়ী লৈ যাব পাৰোঁ য'ত হ'লেও সেইটো কাৰণে তাকেহে হয় ঠিক আছে বাৰু